অঁ হয় মই মানে নতুনকে ঘৰ এটা বনোৱা হৈছে আমাৰ হয় তাৰে কাৰণে মানে ৱাৰিঙৰ কাৰণে কি কি বস্তু এনেকে দামবিলাক জানিব বিচাৰিছিলোঁ ৱাৰিঙৰ ৱায়েৰবিলাক কিমান ছুইচ ব'ৰ্ডবিলাক মানে ছুইচ ব'ৰ্ড হওক ৱায়েৰবিলাক আৰু যিটো ৱাৰিঙৰ কাৰণে পাইপ লাগে তেনেকে দামবিলাক জানিব বিচাৰিছিলোঁ অঁ ব'ৰ্ডটো তিনিশ পৰা পাঁচশমানৰ ভিতৰত হ'লে হৈ যাব বাৰু আৰু গোটেই গোটেইখিনি সামগ্ৰী আপোনাৰ তাতেই পাম ন আপোনাৰ দোকানতে হয় লাইটবিলাকো আপোনাৰ তাতে পোৱা যাব কালাৰিং ধৰক আজিকালিযে ওলাইছে চুইটছ বেলেগ বেলেগ কালাৰ লাইট জ্বলে তেনেকুৱা লাইটবিলাক পোৱা যাবনে হয় হয় আৰু ফ্ৰীজ মানে ফ্ৰীজ আৰু ৱাশ্বিং মেচিনৰ কাৰণে যোনটো আছে সেইটো পোৱা যাব ন হয় তে প্ৰাইজ কিমান মানত আহিব মানে হয় হয় আপোনাৰ হয় আৰু হয় আৰু মানে আপোনালোকৰ কোনোবা তেনেকে দোকানৰ পৰা চাৰ্ভিচ দিয়া মানুহ হ'ব নেকি যিবিলাকে আপোনাৰ কাম কৰে হয় আপোনাৰ ফেন ফেন কোনটো কোম্পানীৰ ভাল হ'ব হয় বাজেট কিমান মানত আহিব পচিছৰলৈকে ন হয় হয় হয় আৰু এই পাঁচটা এনেকুৱা থাকে ন তিনটাতকে বেছি পাংখা থকা যে ফেনবিলাক পায় সেই ফেনবিলাকো পোৱা যাব ন আপোনালোকৰ তাত অলপমান ডাঙৰ অঁ হয় হয় আৰু যোনটো লোহাৰ যে ডাঙৰ ওখ ফেন হয় এইটোৰ দামটো কিমানত আহিব হয় হয় ষ্টেন ফেন প্লাষ্টিকতো নহয় প্লাষ্টিকৰো নহয় মানে লোহাৰ যোনখন থাকে লোহাৰ লোৰ যোনটো এইখন ধুনীয়া হয় ন ভাল এইখন হয় হয় হয় আৰু কুলাৰ এভেইলেবল ন আপোনালোকৰ তাত কুলাৰ কি কি কোম্পানীৰ কোম্পানী আছিল কোনটো ভাল হয় কোম্পানী অঁ কিমানমান দামত আহে সেইটো অঁ ডিছকাউণ্ট পায় ন আপোনালোকৰ তাত আৰু বেয়া হ'লে আপোনালোকৰ তো তেনেকুৱা ভাল কৰাৰ সুবিধা আছেনে কোম্পানীত পঠাব লাগে অঁ অঁ আপোনালোকৰ তাত দিব লাগে ন তাৰ পাছত আপোনালোকে হয় হয় ৱাৰেণ্টি কিমান কিমান দিনৰ এবছৰৰ হয় আৰু হয় হয় আমি গৈ চাম বাৰু কি কি লাগে তেনেকে লাগ লগা বহুত বস্তুৱেই আছে বাৰু আমি চাই ল'ম কি কি বস্তু লাগে আৰু আপোনালোকৰ তাত যদি মানুহ তেনেকে আছে ছাৰ্ভিচ দিয়া মানে ভালে হয় আমাৰ বস্তুখিনি একেবাৰে তেওঁলোকে আনি যদি লগাই দিব পাৰে হয় হয় হয় আমি দহদিনমানৰ ভিতৰতে আমি বস্তুখিনি ল'ম আপোনাৰ পৰা গোটেইখিনি একেলগতে ল'ম আৰু ৱাৰেণ্টিবিলাক ভালকে আপোনালোকে চাই দিব আৰু ন হয় হয় স্মাৰ্ট টিভিও আপোনালোকৰ স্মাৰ্ট টিভিটো কিমান কিমানৰ পৰা ষ্টাৰ্টিং প্ৰাইছ ইঞ্চি থাৰ্টি ফাইভ থাৰ্টি ফাইভ ইঞ্চিটো হয় হয় ইঞ্চিটো কিমান হয় সেইটো হিচাপত দামটো হয় ন হয় ঠিক আছে বাৰু হয় হয় ঠিক আছে বাৰু হ'ব হয় হয় হয়